ভাৰতবৰ্ষখন আন দেশতকৈ পৃথক ইয়াত বহু জাতি উপজাতিয়ে বাস কৰে ইয়াৰ বিভিন্ন ভাষাৰ মানুহে বাস কৰে প্ৰত্যেকৰে ভাষা বিভিন্ন ধৰণৰ প্ৰত্যেকৰে ভাষা বিভিন্ন উৎসৱ পাৰ্বণো ভিন ভিন অসমত যেনেকৈ বিহু পালন কৰা হয় তেনেকৈ ঠাই বিশেষে উৎসৱো বেলেগ বেলেগ ভাৰতবৰ্ষখন এখন ভাৰতবৰ্ষখনত বিভিন্ন ধৰ্মৰ মানুহে বাস কৰে হিন্দু মুছলিম শিখ খ্ৰীষ্টান আদি বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ বসতি আছে ভাৰতৰ মানুহৰ মাজত একতা আৰু মিলাপ্ৰীতিও আছে ভাৰতবৰ্ষখন এখন সংস্কৃতিবান দেশ